নেটৱৰ্কৰ আজিকালি নেটৱৰ্কৰ নেটৱৰ্ক নহ'লে আমি একো কাম আগবাঢ়িব নোৱাৰোঁ নেটৱৰ্ক হ'লে মানেহে আমি আগবাঢ়িব পাৰোঁ

নেটৱৰ্ক নহ'লে আমি একো কাম কৰিব নোৱাৰোঁ ধৰি লওক

নেটৱৰ্ক নেটৱৰ্কটো হ'লে আমি সকলোখিনি কাম সমাধান কৰিব পাৰোঁ নেটৱৰ্ক থাকিলেহে আমি চব সমাধান কৰিব পাৰিম ওচৰে পাঁজৰে আমি চবলে গ'লে হ'লেও আমি যিকোনো আমি এতিয়া ফটো একপিয়ে তলোঁ নেট নহ'লে আমি একো কৰিব নোৱাৰোঁ বা

বাহিৰলৈ গ'লেও সকলোখিনি আমি নেট নহ'লে আমি একো কৰিব নোৱাৰোঁ